হেল্ল' অঁ হয় কুনি নো আমাৰ ওচৰৰ নিলয় নিলয় আমাৰ ওচৰৰ নিলয় কোনটো নিলয় হা অঁ অঁ নিলয় কলিতা

নাছিল মানে নাই মই ম'বাইলখন চেঞ্জ কৰছোঁ যে সেইকাৰণে নাম্বাৰবিলাক ডিলিট হৈছে আজিকালি মানে ক আৰু আছোঁ ঘৰতে টিউশ্যন চিউশ্যন কৰি

নাই এইকেইদিন নাই এইগিদিন চলিৰ পৰীক্ষা শেষ না গৰম বন্ধ কালি ফ্ৰী আছোঁ বাপ্পা ঐ মোক লগ কৰ্বা আমাৰ দেখো ইয়াতে খোজ কঢ়াৰ জেগাই নোহোৱা হৈছি ৰ'বা গোটেই দুনিয়াত পানী উঠ্চি তুমি গুৱাহাটীতে আছ' গম পোৱা নাই সেইকাৰণে অঁ গোটেই একে নলবাৰী টাউনে বাহিৰৰ গলি চলি গোটেই পানী হৈছে গুৱাহাটীত থাকি থাকি গোটেই চাহৰ দোকানৰো হিচাপ ৰাখছ' নাকি আচ্ছা আচ্ছা আচ্ছা হ'ব দেচোন বাৰু ইতা এনকেনো কেনকৈ কওঁ কালি কিবা আৰু কি সকাম ওলয় বতৰ চতৰ বয়া হ'লিতো যাবাও নৰোঁ এনেও দেচোন বাৰু তুমি কেইটা বজাত আহি পাবা অঁ দেচোন বাৰু গেলি সেই গৰদনক লৈ কিনে যাবা লাগবো অঁ অঁ দিয়া বাৰু মই জনাম দিয়া তোমাক ফোন কৰ্বা দিয়া অঁ